আচলতে কৃষিৰ পৰিৱৰ্তনৰ কথা ক'বলৈ গ'লে আজিকালি প্ৰযুক্তিবিদ্যা প্ৰযুক্তিবিদ্য়াৰ উন্নতিৰ লগে লগে কৃষিৰ ক্ষেত্ৰতো বিভিন্ন নতুন নতুন কৌশল উদ্ভাৱন হৈছে শস্য উৎপাদনৰ ক্ষেত্ৰতেই হওঁক বা শস্য বৃদ্ধিৰ ক্ষেত্ৰতেই হওঁক যিকোনো ক্ষেত্ৰতে নতুন নতুন কিছুমান কৌশল উদ্ভাৱন হৈ আছে আৰু সেইসমূহৰ ভিতৰত কীটনাশকৰ ব্যৱহাৰ ভেকুৰনাশকৰ ব্যৱহাৰ বা ৰাসায়নিক সাৰৰ প্ৰয়োগৰ কথা আমি ক'ব পাৰোঁ সেইবিলাকৰ প্ৰচলন খুব হৈছে মানে কৃষি ক্ষেত্ৰত এইবিলাক ৰাসায়নিক দ্ৰব্য বা ভেকুৰনাশক কীটনাশক এইবিলাকৰ প্ৰ ব্যৱহাৰৰ লগে লগে কি হৈছে কৃষিক্ষেত্ৰৰ বহুত উন্নতি হৈছে কিন্তু তাৰ ফলত কি হৈছে আমাৰ মানুহৰ মাজত কিছুমান বিৰূপ প্ৰভাৱো পৰিছে মানুহৰ ক্ষেত্ৰতে হওঁক বা প্ৰকৃতিৰ ক্ষেত্ৰতে হওঁক কিছুমান বিৰূপ প্ৰভাৱ পৰিছে কিয়নো কিছুমান ৰাসায়নিক দ্ৰব্য দিয়া যদি খাদ্য গ্ৰহণ কৰি মানুহৰ বেমাৰ হৈছে আৰু আজিকালিটো মানুহৰ প্ৰায়েই বেমাৰ হয় আৰু তেনেকে বা মাটি প্ৰদূষণো হৈছে বা বায়ু প্ৰদূষণ হৈছে বা পানী প্ৰদূষণ হৈছে এনেকুৱাবিলাক ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ ফলত এনেকুৱা ধৰণৰ প্ৰদূষণবিলাকো হৈছে কিন্তু আচলতে আমাৰ পৰম্পৰাগত বা থলুৱা যিখিনি আমি কৃষি পদ্ধতিৰ বিষয়ে যদি ক'বলৈ যাওঁ তেনেহ'লে সেই কৃষি পদ্ধতিখিনিও পৰম্পৰাগত কৃষি পদ্ধতিখিনিও মানে যথেষ্ট ভাল হয় আচলতে কোনো ধৰণৰ বিৰূপ প্ৰভাৱ নপৰাকেই সেই কৃষি পদ্ধতিয়ে আমাক ভালকৈ যিকোনো এটা বস্তু উৎপাদনৰ কাৰণে বা যিকোনো এটা বস্তু সংৰক্ষণৰ ক্ষেত্ৰত বিভিন্ন আমাক সুবিধা দিছে পঅম্পৰাগত যিখিনি কৃষি পদ্ধতি আছে সেইখিনি আচলতে পৰম্পৰাগত কৃষি বুলি ক'লে আচলতে বীজ সংৰক্ষণৰ ক্ষেত্ৰতেই হওঁক বা বীজ অংকুৰণৰ ক্ষেত্ৰতেই হওঁক বা কঠীয়া সংৰক্ষণৰ ক্ষেত্ৰতেই হওঁক বিভিন্ন ধৰণৰ আমাৰ পদ্ধতি আছে এতিয়া বীজ সংৰক্ষণৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ তেনেহ'লে বাঁহৰ কাঠীৰে তৈয়াৰ কৰা টেমাত ভৰাই বীজ সংৰক্ষণ কৰিব পৰা যায় আও তেনেকে

ধৰক যদি আমি তেনেকুৱাকে যদি আমি বীজটো ৰাখোঁ তেনেহ'লে বীজৰ বীজখিনি ভাল হৈ থাকে আৰু বীজৰ গুণাগুণটোও খুব ভাল হৈ থাকে আৰু তেনেকে যদি মগুমাহ বা ধানৰ ক্ষেত্ৰত তেনেকুৱা হয় আৰু যদি মগু বা মাটিমাহৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে সেইসমূহ কি কৰিব লাগে আচলতে পৰম্পৰাগত পদ্ধতি মই থলুৱাভাৱেই কৈ আছোঁ যদি ধৰক মাটিমাহখিনি আমি উঠাই আমি শুকুৱাই মেলি লোৱাৰ পিছত যেতিয়া আমি মৰণা মাৰোঁ তাৰপিছত আমি সেই মৰণা মৰাৰ পিছত যিখিনি জাবৰ ওলায় সেই জাবৰ জোঠৰখিনি আমি জ্বলাই তাৰ যিখিনি ছাঁই আমি পাওঁ সেই ছাঁইখিনিৰ লগত আমি ধৰক বীজটো আমি মিলাই লৈ মিলাব পাৰোঁ তাৰপিছত আকৌ সেই বীজখিনি আকৌ সংৰক্ষণ কৰিবৰ কাৰণে আমি কি কৰিব পাৰোঁ এটা মাটিৰ পাত্ৰত তেনেকুৱা মাটিৰ যিকোনো কলহ বা পাত্ৰ তেনেকুৱা পাত্ৰত ভৰাই লৈ কি কৰিব পাৰোঁ আমি সেইখিনি মানে ভালকৈ বান্ধিপিনে পৰুৱাই নোপোৱা এনেকুৱা জেগাত ৰাখিলে তেতিয়া সেই বস্তুটো বীজটো মানে ভাল হৈ থাকে আৰু তেনেকে বীজ অংকুৰণৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ তেনেহ'লে আমাৰ বিভিন্ন ধৰণৰ ধান আছে বৰা জহা এইবিলাক বিভিন্ন ধৰণৰ ধানৰ ধান মানে বিভিন্ন ধৰণে আমি সেইখিনি কি বীজ অংকুৰণ কৰাব পাৰোঁ তেনেকে ধানৰ বিভিন্ন জাত জাতক লৈ কি হয় বীজবোৰ এক দুই ৰাতি কেতিয়াবা এক ৰাতি কেতিয়াবা দুই ৰাতি তেতিয়া তিয়াই থ'ব লাগে তাৰপাছত আকৌ পানীত তিয়াই থ'ব লাগে পানীত তিয়াই থোৱা পাছত আকৌ টুকি আনি আমি বাঁহৰ পাচ পাঁচিত ভৰাই থ'ব পাৰোঁ ভৰাই তাৰপিছত আকৌ পাঁচিটোৰ তলত কচুপাত চচুপাত এনেকে কিবা কিবি পাৰি ল'ব পাৰোঁ তাৰপা ওপৰত আকৌ এইখিনি বীজখিনি আমি ঢাকি পিনে এদিন বা দুদিন ঢাকি থ'ব লাগে আৰু তেনেকে গাপ দিব লাগে তেতিয়া আমাৰ বীজটো অংকুৰণ হয় আৰু তাৰপিছত আমি এইখিনি বীজটো সিচিব পাৰোঁ তাৰপিছত তেনেকে যদি আপোনাৰ কওঁ বীজ সংৰক্ষণৰ ক্ষেত্ৰত যদি কওঁ বীজতলী য'ত আমি কঠীয়া পাৰোঁ কঠীয়াতলী যদি সংৰক্ষণৰ ক্ষেত্ৰত আমি ক'বলৈ যাওঁ তেনেহ'লে চৰাই বা নিগনি সেইবিলাকৰ পৰা যিখিনি আমাৰ বীজ থাকে সেইখিনি আমি ৰক্ষা কৰিবলৈ কচুৰ ঠাৰি থলুৱাভাৱে কচুৰ ঠাৰি আৰু চূণৰ বেৰা দি আমি বীজতলীৰ মাজে মাজে পেলাই থ'ব পাৰোঁ চূণ এনেকে চূণ লগাই লৈ কচুঠাৰিবোৰ আমি এনেকা কঠীয়াতলীৰ মাজে মাজে পেলাই থ'ব পাৰোঁ আকৌ তেনেকে আকৌ হেৰি শাক পাচলিৰ ক্ষেত্ৰতো যদি বীজ মানে কঠীয়াতলি সংৰক্ষণৰ কথা কওঁ মানে য'ত আমি ৰুম সেই তলীডখৰৰ সংৰক্ষণৰ কথা যদি আমি কওঁ তেতিয়াহ'লে আমি যিকোনো এটা শস্যৰ শাক পাচলিৰ গুটি সিচাৰ আগত দুদিন আগতেই সেই ঠাইডোখৰত আমি ফুটছাঁই ছটিয়াই থ'ব লাগে যিটো ফুটছাঁই মানে আচলতে যিটো আমি জুই ধৰিলে যিটো অঙঠাৰ পৰা ওলাই চৌকাত যিটো অঙঠাৰ পৰা যিটো হেৰি এইটো কি কয় ফুটছাঁই ওলাই সেইটো আমি পাতলকে ছটিয়াই থ'ব পাৰোঁ আৰু তেনেকে আমি কেৰাচিন তেলো দিব পাৰোঁ কম পৰিমাণে পোক পৰুৱাৰ পৰা আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সেইবিলাকেই আৰু আমাৰ পৰম্পৰাগত কৃষি